বেয়া কাম কৰিলে বা অপৰাধ কৰিলে আমাৰ গাঁৱত আমি এই ব্যৱস্থা কৰোঁ কি হয় তাৰমানে আমাৰ গাঁৱৰ ভি ডি বি আছে ভি ডি বিক জনাওঁ ভি ডি বিয়ে তাত কি পৰামৰ্শ দিয়ে সেইটো আলোচনা কৰোঁ ভি ডি বিক ধৰাই আনি আৰু প্ৰত্যেকখন গাঁৱতে এনেকুৱা বেয়া কাম নকৰিবলৈ মই জনাইছোঁ যে এনে প্ৰত্যেকখন গাঁৱতে ভি ডি বি থাকিব লাগে আৰু ভি ডি বি থাকি এই বেয়া কামৰপৰা নিবাৰণ কৰিব লাগে কি বুলি কৈছোঁ এখন গাঁৱত যদি থাকে তেতিয়াহ'লে আৰু এখন গাঁৱত যদি থাকে তেতিয়া এই বেয়া কামৰপৰা মানুহবোৰ অকণমান আঁতৰ হৈ থাকিব কেলৈ যদি আমি এইটোকে সমিধান কৰি নলওঁ তেতিয়াহ'লে আৰু বেছি বাঢ়িব আৰু বেছি বাঢ়িলে নহ'ব কেলৈ কৈছোঁ এতিয়া ধৰি লওক আমাৰখন গাঁৱত যেনিবা ভাল কৰিলোঁ বেলেগখন গাঁৱত আকৌ ভাল কৰিব লাগিব নহয় সেই তেনেধৰণে আমাৰ গাঁওখনত যেনেকৈ ভি ডি বি ৰাখিছোঁ তেনেধৰণে বেলেগখন গাঁৱতো ভি ডি বি ৰাখিব লাগে তাৰমানে তেতিয়াহে চব সৰুৰপৰা ডাঙৰলৈ ল'ৰা ছোৱালী বুঢ়া বুঢ়ী সকলোটি ভাল হৈ থাকিব নহ'লে মানে এটা কথা নহয় চব মানুহে এইটো বেয়া কামতে যাব বেয়া কাম এতিয়া ডেকা ল'ৰা কিছুমান পঢ়িছে শুনিছে হেতি যদি বেয়া কামত যাবলৈ হয় নহ'ব নহয় আজি সেই ল'ৰাটোৱে যদি কিবাকিবি বেয়া বস্তু খাবলৈ হয় বা বেয়া হেৰিত যাবলৈ হয় সেইটো নহ'ব কেলৈ আমাৰ যি ভি ডি বিখন থকাৰ কাৰণে সেইকাৰণে এই ভি ডি বিখনে বহুত হেৰি কৰিছে